হয় এইবাৰ পি ভি হাণড্ৰেড এটা কিনিলোঁ নহয় কেমেৰা কেমেৰা পি ভি হাণড্ৰেড পেনাছনিক ভাল ভাল এই কেমেৰাটো বহুত ধুনীয়া কেমেৰা কেমেৰাটো মানে প্লাছ পইণ্ট আছে তোমাৰ ইয়াত প্ৰথম আছে লাইট এটা আছে অঁ ডিংকি এক্সটাকৈ ডিংকিত প্ৰয়োজন নাই কেমেৰাটো লাইভ থাকে আৰু বেটেৰী বেক আপটো বহুত ভাল মানে প্ৰায় তোমাৰ বেক আপ প্ৰায় পাঁচ ঘণ্টা চাৰে চাৰি ঘণ্টা পাঁচঘণ্টামান বেক আপ দিয়ে অঁ ডাবুল বেটেৰী আহিছে অঁ দহ ঘণ্টা বা আঠ ঘণ্টাই ধৰিলোঁ মই আঠ ঘণ্টা সময় তুমি একদম নন ষ্টপকৈ চলাই থাকিব পাৰা হয় আৰু কুৱালিটিটো মানে আমাৰ ফুল এইছ ডি হয়তো কুৱাটিলিটো ফুল এইছ ডি থাকে তাৰপাছত তোমাৰ দুটা শ্লট মেম'ৰি কাৰণে দুটা শ্লট থাকিব হয় ভাল একেবাৰে পি ভি হাণড্ৰেড কেমেৰাটো বহুত ধুনীয়া তোমাৰ পেনাছনিক পি ভি হাণড্ৰেড তাৰ বেগ চেগৰ কুৱালিটিখিনি বহুত ধুনীয়া লগত অহা আৰু কেমেৰাটো মানে ছফ্ট আৰু কেমেৰাটো তোমাৰ বেছি গধুৰ নহয় ধৰি লোৱা পাতলা আৰু চলাবলৈ ভাল চব কোমল আমল আৰু জুমটো মানে বহুত আছে কেমেৰাটো আৰু তুমি এক্সট্ৰাকৈ বোলে জুমটো বোলে বঢ়াই লওঁ বুলি ক'লেও তুমি পাৰা এক্সট্ৰা জুম ডিজিটেল জুম আছে ডিজিটেল জুমত তুমি এক্সটট্ৰাকৈ বঢ়াই ল'ব পাৰা অঁ টুৱেণ্টি এক্স কিবা টুৱেণ্টি এক্স জুম থাকে হয় অঁ তুমি ষ্টিল ফটো মাৰোঁ বুলি কেমেৰাটোতে তুমি ষ্টিল ফটো মাৰোঁ বুলি ক'লে সেইটো প্ৰভিজনো আছে আৰু কেমেৰাটো তোমাৰ ডিলিট কৰিব সময়ত ধৰি লোৱা তুমি এটা এটাকৈ শ্লট মানে ফাইলকে ডিলিট কৰোঁ বুলিলে ডিলিট কৰিব পাৰা বোলে গোটেই ফৰ্মেটটো কৰো ফৰ্মেটটো একেলগে কৰিব পাৰা কেইবাটাও মানে সুবিধা ফাংচন মানে আপডেট কৰিছে পুৰণা কেমেৰাবিলাকতকৈও ভাল ভাল মই সেইকাৰণে পি ভি হাণড্ৰেড কিন্তু বেষ্ট বুলি কওঁ কেমেৰা ক্ষেত্ৰত পি ভি হাণড্ৰেড বেয়া নহয় পি ভি হাণড্ৰেড ধুনীয়া কেমেৰা অ' একদম ধুনীয়া কেমেৰা ধুনীয়াকৈ চলি থাকে জুম লয় আৰু কেমেৰাটো বিশেষকৈ নিহিলে একদম নিহিলে একদম নিহিলে মই তুমি ফ্ৰেমটো একদম টাইটকৈ লওঁ বুলি ক'লে ল'ব পাৰা লাইট ধুনীয়া পাবা কালাৰ পাবা ভাল আউটপুটটো ধুনীয়া ওলায় ধুনীয়া কেমেৰা ল'ব পাৰা পি ভি হাণড্ৰেড ভাল কেমেৰা সেইটো লৈ লোৱা ঠিক আছে পি ভি হাণড্ৰেডকে লৈ ল'বা তেনেহ'লে পি ভি হাণড্ৰেড পেনাছনিক পি ভি হাণড্ৰেড হ'ব